সাংস্কৃতিক সংৰক্ষণ কৰিবলৈ হ'লে গছ গছনি কাটিব নালাগে নালাগিব পোক পৰুৱা জীৱ জন্তু জুই পাহাৰত জুই চুই দিব নালাগিব লাগিব নহ'লে মৰি যাব আৰু গছ গছনি সহজে কাটিব নালাগে